হয় তুমি জবটোৰ কাৰণে এপ্লাই কৰিছিলা ন অঁ এই কিবা তোমাৰ এই কিমান পঢ়া আছা তুমি বি এ কমপ্লিট আছে ন তোমাৰ নামটো কি ঋতুবিকাশ ডেকা ন অঁ তোমাৰ বি এ ত পাৰ্চেন্টেজ কিমান আছিলে অঁ তুমি মেট্ৰিক ক'ৰ পৰা পাছ কৰিছিলা জাতীয় বিদ্যালয় ন অঁ ঠিক আছে বাৰু আকৌ হাই ছেকেণ্ডেৰী অঁ তোমাৰ হাই ছেকেণ্ডাৰীত পাৰ্চেন্টেজ কিমান আছিল এইটটী চেভেন ন আৰু কিবা মেট্ৰিকত চেভেনটি নাইন ন তুমি কিবা হাই ছেকেণ্ডেৰীত কিমান কেইটা চাবজেক্টত লেটাৰ পাইছিলা দুটাত ন অঁ তুমি এই জবটোৰ কাৰণে ইমান উৎসাহিত কিয় মানে অঁ বয়স হৈছে ন তোমাৰ বয়সটো কিমান টুৱেন্টী ছিক্স ন আচ্ছা তোমাৰ কি কয় তোমাৰ এনেই কি হ'বৰ মন অঁ এই জবটোৰ কাৰণে তুমি কৰিব পাৰিবা ন অঁ চেলাৰী তোমাৰ কিমান তোমাৰ কিমান বিচৰা তুমি দৰমহা পঞ্চল্লিছ হাজাৰ ন তুমি কম্পিউটাৰ চম্পিউটাৰ পাৰানে হয় আছে ন পাৰা ন তুমি আগতে কম্পিউটাৰ শিকিছিলানে কোনটো ক'ৰ্চ শিকিছিলা তুমি গোটেইকেইটা শিকা আছে ন তেন্তে ভালে আছে হওঁতে তুমি আহিবা মন ডে তুমি দহটা মানত পোৱাকৈ আহি যাবা মানে অলপ সোনকালে আহিলে ভাল আৰু তোমাৰ তোমাক মানে কেনেকে কৰা মই চাব লাগিব ন আৰু তোমাক কিছুমান কুৱেচন সোধা হ'ব জবটোৰ ওপৰত চাকৰি ওপৰত তেনেদৰে আৰু এতিয়া কি কয় তোমাৰ ঘৰটো ক'ত আছিল ক'ত ঘৰ মা মাধৱদেৱ ন অঁ আচ্ছা জবটোত মানে তুমি এইবিলাক কামৰ ওপৰত কৰিব লাগিব মানে কি কয় কেনেকুৱা আছা তুমি তাত ন'টিচ দিয়া আছিল নহয় তুমি চাইছিলা ন এপ্লাই কৰোতে অঁ তাতে মানে দিয়াই আছিলে তুমি কি কি কৰিব লাগিব আচ্ছা তুমি মানে কি কয় তাত আহিব লাগিব তেতিয়া তুমি গম পাবা কেনেকুৱা টাইপৰ মানে হেৰি হয় চাকৰিটো হয় কামবোৰ কেনেকুৱা হ'ব তাতে তুমি চব গম পাবা আৰু বাকী তুমি মনডে আহিবা আৰু

তোমাৰ বি এত পাৰ্চেন্টেজ কিমান আছিল এইটটি চেভেন ন আচ্ছা তুমি বি এত মেজৰ কিহত লৈছিলা ইংলিচত ন আচ্ছা তেনেতে ঠিকে আছে হ'ব দিয়া ঠিক আছে মনডে আহিবা